বহুতো ব্যৱসায়ে হওক বা শিক্ষাই হওক বা বহুতো মানে বিষয়তে আগবাঢ়িছে কাৰণ যিখিনি দিব চৰকাৰে দিব লাগে সেইখিনি যথেষ্ট পৰিমাণে দিছে কাৰণ আমাক দিছে এতিয়া প্ৰধানকৈ কৃষকৰ কৃষি লোণ বা মহিলাসকলক দিছে অৰুণ উদয় আঁচনি কৃষি লোণৰ পৰা মানে যিখিনি ছয়মাহত মানুহে ধন পাইছে সেই ধনেৰে ব্যৱহাৰ কৰি ধুনীয়াকৈ খেতি এটা আৰম্ভ কৰিব পাৰিছে খেতিটো আৰম্ভ কৰি তাপাও স্বাৱলম্বী হৈছে আৰু যদি অৰুণ উদয় আঁচনি পাইছে অৰুণ উদয় আঁচনিৰ পইচাৰে মানুহে তাঁত লগাই বা সেই তাঁতখনৰ বৈ কাটি বিকিও সেই দিও মানুহ স্বাৱলম্বী হ'ব ধৰিছে শিক্ষাৰ ক্ষেত্ৰতো তেনেকৈ ঠিক ধৰক ল'ৰা ছোৱালীখিনি পঢ়িবৰ কাৰণে বহুত সুবিধা দিছে পইচা দিছে তাৰ উপৰি স্কুটি দিছে তেনেকৈও ল'ৰা ছোৱালীখিনিয়ে বহুত উপকৃত হৈছে আৰু আমাৰ ৰাস্তা পদূলি চাৰিওফালে পকা কৰিছে কাৰণ গাঁৱৰ প্ৰত্যেকটো ৰাস্তাই ইমান ধুনীয়াকৈ পকা কৰিছে মানে ভাল লাগিছে সেইটো কাৰণে বহুতো তেনেকৈ চৰকাৰে বহুত আমাক উপকৃত কৰিছে প্ৰযুক্তিবিদ্যা বা শিক্ষাৰ ক্ষেত্ৰতো তেনেকৈ বহুত দিশ আগবঢ়া হৈছে উদ্যোগপতিও আৰু যেনেকৈ ফেক্টৰী খুলি তাত যথেষ্ট মানুহে কৰ্মৰত হৈছে সেই কৰ্মৰত পৰাও মানুহে বহুত পইচা উপকৃত হৈছে তেনেকৈ মানুহে বহুত মানে লাভ কৰিছে পইচা পাতি আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ জীৱনত মানে বহু হোৱা পৰিৱৰ্তনৰ বহুত পৰিৱৰ্তন হৈছে যোৱা কেই বছৰত দিছে পকী ঘৰ দিছে শৌচাগাৰ দিছে তাতো মানুহ বহুত কৃত উপকৃত হৈছে গাঁৱৰ মানুহ কাৰণ পকী ঘৰ মানুহৰ প্ৰত্যেকৰ ঘৰে ঘৰে হৈছে শৌচালায়ো যথেষ্ট কেঁচা আছিলে তাতো ধুনীয়াকৈ পকা শৌচালয় দিছে সেইকাৰণে আমাক ভাৰত চৰকাৰে বহুতো প্ৰতি প্ৰযুক্তি বা হেৰিয়াৰ বাণিজ্যিক বা হেৰিয়াৰ প্ৰতি আগবঢ়াই নিছে